মোৰ যেতিয়া ওঠৰ বছৰমান হৈছিলে তেতিয়াতে মই বাইকিঙৰ বিষয়ে খুব মানে মনত ভাবি আছিলোঁ যে বাইক চলাম তেতিয়াতে আমাৰ ঘৰত মানে বাইক চাইক নাছিলে ওচৰৰে বাইক পাই পিনে মই বাইক এখন চলাবলৈ শিকিলোঁ প্ৰথমতে মোক শিকাই দিছিলে দুবাৰমান পৰিলোঁও তাৰপিছত কাম কৰিবলৈ বুলি ওলাই গ'লোঁ দুটকা এটকা দুটকা এটকাকে গাড়ী ল'লোঁ এখন বাইক বাইক লৈ পিনে মই প্ৰথমতে চলাবলৈ শিকটো শিকিয়ে আছিলোঁ তাৰপিছত মই প্ৰথম এই অলপ ওচৰে পাজৰে অলপ যিবিলাক মানে মন্দিৰ বা অন্য কিবাকিবি হয় এই শিৱসাগৰত কিবা কিবি এনেকুৱা জেগা থাকে সেইবিলাকলৈ গৈছিলোঁ বাইক লৈ লৈ প্ৰথমতে যোৱা চখটো বেলেগ ন গৈছিলোঁ সেইটো এটা গৈয়ে ভাল লাগে কাৰণে তেনেকে আৰু আমি গৈছিলোঁ য'ত ক'ৰবাত ব্ৰিজ অ'পেন হ'ল যেনেকে শদিয়া ঢলা শদিয়া

মানে দূৰলৈ যোৱা হয় গুৱাহাটীয়ে যোৱা হয় কেতিয়াবা অলপ মন্দিৰ হওক বা পিকনিক প্লেচেই হওক বা তেনেকুৱাবিলাকলে যোৱা হয় মানে এতিয়া কি হয় আপোনাৰ বাইক চলোৱাত আপোনাৰ এটা বহুতখিনি নিয়ম মানি চলিব লাগে যেনেকে কাজিৰঙাত যোনটো ইস্পীড লিমিট থাকে সেইটো ইস্পীড লিমিট ক্ৰছ কৰিব নালাগে বা ওৱান ছাইড ৰোডত ভালকে চলাব লাগে ৰাতি হ'লে আপাৰ ডিপাৰ এইবিলাক মানি চলিব লাগে টাৰ্ণিঙত যোনখিনি মানে আমি লাইচেঞ্চ ওলাব সময়ত যোনখিনি ছিগনেল আমি হেৰি কৰিম লাইচেঞ্চ মানে আমি পাইছিলোঁ সেই লাইচেঞ্চৰ কাৰণে কৰা গোটেই নিয়মখিনি মনত ৰাখি পিনে বাইকিং কৰোঁ আৰু সদায় বাইকিং কৰিবলৈ গ'লে এটাই কথা মনত ৰাখিব লাগে সেইটো হৈছে আপোনাৰ

দূৰ যাত্ৰা কৰিবলৈ হ'লে আপোনাৰ পানী আৰু কিবাকিবি সাধাৰণ সাধাৰণ কিছুমান বস্তু যেনে কাপোৰ ভাল কাপোৰ জোতা এনেকুৱাবিলাক মানে খুব ইমাৰ্জেঞ্চি বস্তু কিছুমানো ল'ব লাগে যেনেকে ধৰি লওক আপোনাৰ জুই জুইচলা বা মেছ আমি যিটো মেছ কাঠি বুলি কওঁ সেইটোও ল'ব লাগে আৰু এটা খুব মানে বৰষুণৰ নিচিনাই এনেকুৱা এনেকুৱা বৰষুণত নিভিজিবৰ কাৰণে বা হেৰি কৰিবৰ কাৰণে এটা আপোনাৰ ৰেইনকোট এইবিলাক খুব ইমাৰজেঞ্চি বস্তুবিলাক লৈ লৈ ফুৰিব লাগে আৰু

সেইটোতো বহুত বহুতে বাইকত পাহাৰৰ ওপৰতটো বাইক চলাব নাজানে বাইকিঙৰ এটা হেৰি আছে ইস্পীডটো অকল কথা নহয় কিছুমানে বহুত ইস্পীড যায়

এইটো বস্তু মানে সদায় গিয়াৰ ইঞ্জিন ইঞ্জিনৰ ইঞ্জিনত গিয়েৰত থাকি পিনে ইঞ্জিনৰ ব্ৰেকত চিষ্টেমত আহিব লাগে তেতিয়া হঠাৎ যোনটো ব্ৰেক চিষ্টেম থাকে ন আৰু ব্ৰেক চিষ্টেমে ৰখাই দিয়ে ইঞ্জিনৰো অলপ ব্ৰেকৰ সহায়ত মানে মানুহজনৰ এক্সিডেণ্টৰ হাৰটো প্ৰায় নাইনটি পাৰ্চেণ্টে নে কমি যায় দহ পাৰ্চেণ্ট কিবা এটা ভুলৰ কাৰণে হ'ব পাৰে এইটো বেলেগ কথা

তেতিয়া মানে এক্সিডেণ্টৰ হাৰটো কমি যায় আৰু দুই নম্বৰ গাড়ীখন মেইনটেনেন্সটো আপুনি ভাল কৰি ৰাখিব লাগিব আজিকালি গাড়ীবিলাকতো ইলেক্ট্ৰনিক হৈ গৈছে প্ৰায় ইলেক্ট্ৰনিক চিষ্টেমটো এনেকুৱা অলপমান বিজুতি থাকিলে কিবা এটা নহয় কিবা এটা হয় ইঞ্জিনৰ অইল বিলাকো চেঞ্জ কৰি থাকিব লাগে দুহেজাৰমান কিলোমিটাৰ চলোৱাৰ পিছত এখন গাড়ী অইল চেঞ্জ কৰাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ কেলে বাইকখনৰ যোনটো আপোনাৰ এই লাগে লাইফটো লাইফটো যদি আপোনাৰ চল্লিছ বছৰ বা পঞ্চাছ বছৰ এখন বাইক চলাব পৰা এনেকুৱা এটা কেপাচিটি হৈ যায় এখন গাড়ী যদি ভালকৈ মেইনটেনেন্স কৰা যায় টায়াৰ হওক বা আজিকালি টিউবলেচে থাকে টায়াৰ হ'লে মানে

চেঞ্জ কৰি দিব লাগে আৰু খুব জোৰে জোৰে ব্ৰেক মাৰিব নালাগে টায়াৰৰ লাইফটো বঢ়াবৰ কাৰণে

আজিকালি আজিকালি হিচাপত আজিকালিতো প্ৰায় ফ'ৰ লেন হৈছে এটা এটা ৰাস্তাত যেতিয়া স্পিডিং

এটা লিমিট যাব লাগে যোনটো নেকি ইঞ্জিন ইঞ্জিনে যিমান টানিলেও হ'লেও সেইটো কথা নহয় মানে গাড়ীখন সদায় লিমিটেড স্পীড এইটি ছেভেন ছিক্সটিৰ পৰা এইটিৰ ভিতৰত থাকিব লাগে তাতকৈ ওপৰত গ'লে বহুত বেয়া যিহেতু আমাৰ অসমৰ ৰাস্তাবিলাক অলপ বেয়া স্পিডিঙৰ ক্ষেত্ৰত গৈ বহুত এক্সিডেণ্ট হোৱাও শুনিছোঁ গতিকে আমাৰ বাইকাৰছবিলাকৰ এইটোৱেই সদায় চবেই এইটিৰ ওপৰত যাতে কোনো নাযায় এইটো আগ আগতে কৈ দিয়া যায় আৰু বাইক চলাবলৈ ইমান ভাল লাগে তেনেকুৱা ফ'ৰ লেন ৰাস্তাত যিহেতু আমাৰ এইফালে আহি আছে এই ফ'ৰ লেন বিলাক চলাই বহুত বঢ়িয়া লাগে কিন্তু বঢ়িয়া লাগিলে যে স্পীড দিব লাগে স্পীড চলাব লাগে সেইটো কথা নহয় এনে আমি গুৱাহাটীলৈ গৈছিলোঁ আজি প্ৰায় দুই মাহৰ আগত গৈছোঁ ভাল লাগিছে গৈ য'ত নেকি ৰাস্তাবিলাকো চিধা চিধা ফ'ৰ লেন ৰাস্তা ভাল লাগিছে চলাই কিন্তু কিছুমানে স্পিডিঙত বহুত স্পীডত পাৰ হৈ যায় তেতিয়া বেয়া লাগে ইমান স্পীডতো গৈনো কি কৰিব আচলতে আমি তেনেকে চলোৱা মানুহো নহয় কিন্তু লোকৰ কাৰণে কেতিয়াবা এক্সিডেণ্ট হ'ব লগা হয় এইবিলাক বহুতখিনি মানে সাৱধান মানি চলিবলগীয়া হয় আৰু ৰাস্তাৰ কাষত বাইকিঙৰ কাৰণে বা যিহৰ যিহেতু গাড়ী চলাবৰ কাৰণে যোনটো স্পীড লিমিট লিখা থাকে এইট্টি ছেভেণ্টি বা ছিক্সটি ফ'ৰটি বা হাণ্ড্ৰেড টুৱেণ্টি এনেকে যোনটো লিখা থাকে সেইটো ফ'ল' কৰিলে বেছি ভাল হয়

বাইকিং কৰিলে

এটা কথা মানে বাইকিঙৰ

গতিকে আমি ইয়াতে গোটেই ট্ৰেইনিংখিনি ইয়াতে কৰি ল'ম বুলি ভাবিছোঁ বাইকিংখিনি আৰু ভাল লাগে গৈ ভাল লাগে যাব লাগিব ভৱিষ্যতেও যাব লাগিব আমাৰ এতিয়া বাইকিং কৰা তিনি বছৰ চাৰি বছৰমান পাৰ হৈ গৈছে তাৰ আগতে এনেই চলাই আছিলোঁ ইফালৰ পৰা সিফালে গৈ আছিলোঁ

সাতখন আমাৰ অসমৰ আশে পাশে যিমান সাতখন আঠখন যিমান আছে গোটেইখিনিলেকে যে গৈ পিনে আমি বাইকিঙৰ গোটেই আমাৰ গ্ৰুপটো গৈ পিনে আমি চাওঁ বুলি ভাবিছোঁ গতিকে আমি হয়তো আৰম্ভ কৰিমেই চাগে এতিয়া হয়তো এতিয়া যাবলেও ভাল বৰষুণৰ বতৰ নহয় যিহেতু আমাৰ ইয়াতে শীতকাল আৰম্ভ হৈছে শীতকালত ফুৰিবলে বহুত ভাল হাৰ হওক বা যিয়ে নহওক যেনেকুৱা নহওক চবফালে সুবিধা হয় বাইকিঙৰ ক্ষেত্ৰত আগতটো আমি এইখিনি আগত আমি এনেকে ভবাই নাছিলোঁ আমি ভাবিছিলোঁ কি যে বাইকিং কৰিলে অকল মানে খালী ফুৰিব লাগে ফুৰিব লাগে আহিব লাগে কিন্তু আজিকালি কেমেৰা লৈ ফটো উঠি পিনেও এটা ভাল আমেজ আছে বাইকিঙৰ ক্ষেত্ৰত সেইখিনিও বহুত ভাল লাগে